দাদা কওকচোন হয় হয় হয় আপুনি ঠিকে ফোন কৰিছে কওকচোন হয় হয় অঁ অঁ পাৰিব পাৰিব পাৰিব

ত' এতিয়া দাদাটো এইটো জাতিংগাটো আছে এতিয়া আপোনাৰ হাফলঙত ত' তেতিয়া নেকি আপুনি এতিয়া যাব চৰাইদেউৰ পৰা ত' লং জাৰ্ণি হয় ত' যেতিয়া নেকি আপোনাৰ লং জাৰ্ণি হয় ত' অলপ খৰচাটো অলপ হ'বই ত' অহা যোৱাত আপোনাৰ কিম কেইজন বুলি ক'লে পাঁচজন যাব নহ্ ত' অহা যোৱাত আপোনাৰ পাঁচজনৰ মুঠ অহা যোৱা ক'বলৈ গ'লে মোৰ বিছ হেজাৰমান বাইছ হাজাৰমান টকাৰ ভিতৰত আপোনালোকৰ অহা যোৱা হৈ যাব নহয় নহয় সেইটো হ'ব হ'ব সেইটো এনেই আপোনাৰ মানে এনেই কোৱাহে মেনেজ হৈ যাব মানে সেইটো এনেই আপোনাৰ আপোনাৰ মানে কাগজত এনেই লিখা কোৱা দামহে সেইটো মেনেজ কৰা হ'ব ইমানোনো ক'ত কঠিনকৈ ধৰা হ'ব ত' আপোনালোকে থাকিবলৈ যাব কেইদিন থাকিব এদিন থাকিব নহ্ অঁ ত' মানে আপোনাৰ মই যিটো পেকেজ কৈছোঁ সেইটো পেকেজত মানে আপুনি আমাৰ বহুত মানে হেৰি ভাল হয় আপুনি যাবলৈ সুবিধা পাব আহিবলৈও সুবিধা পাব ত' আপোনাৰ মানে অহা যোৱাত যদি অলপ চলপ মানে কিবা কিবি এটা দৰকা হয় বুলি কয় আপোনাৰ মানে সেইটোৰ পৰাই দিয়া হ'ব ত' মানে আপুনি যদি কিবা এটা বোলে আমাৰ ফালৰ পৰা কিবা এটা মানে যিটো যদি আমি দিব লাগে আপোনালোকক ত' সেইটোৰ ক্ষেত্ৰত মানে আমাৰ আমি যিটো আপোনালোকৰ পৰা পে'মেণ্ট ল'ম সেই পে'মেণ্টটোৰ পৰা মানে আপোনালোকক দিয়া হ'ব মানে কিন্তু বাকী তাত গৈ আপোনালোকে যিটো খৰচা কৰিব এক্সট্ৰা খৰচা বা তাত থকা তাৰ ৰিজৰ্টত থকা খোৱা মেলা ত' সেইখিনি আপোনালোকৰ বেলেগ এটা খৰচা হয় কিন্তু আমাৰ লগত মানে অহা যোৱা ক্ষেত্ৰত মানে যদি কাৰণ বাইচাঞ্চ যদি কিবা এটা দৰকাৰ হয় আপোনালোকক ত' সেইটো ক্ষেত্ৰত মানে আমি যিটো পে'মেণ্ট আপোনাৰ পৰা ল'ম বা যিটো আপোনালোকৰ পৰা মুঠকে এটা পইচা লোৱা হ'ব ত' সেইটোৰ ফালৰ পৰাই মানে প্ৰভাইড কৰাই মানে আমাৰ মান আমি মানে আছে আছে আছে তেনেকৈও পাব চাব লাগিব আৰু কাৰণ সবতে নাই কেইখনমানত আছে ত' যদি সেইকেইখনত মই চিট খালী আছে বা আপোনালোকে যাব পাৰিব সেইকেইখন যদি যাব মই আপোনালোকক নিশ্চয় জনাম সেইটো হয় সেইটো হয় বাৰু ঠিকে ঠিকে ঠিকে আছে ঠিকে আছে সেইখিনি বস্তুটো দৰকাৰ হয় কাৰণ কাষ্টমাৰে সে সেইখিনি সেইকণ বস্তু বিচাৰেই সেইকণ বস্তু যদি নহয় আৰু তেনেহ'লেও কাষ্টমাৰে অকণমান মানে পে'মেণ্ট কৰিবলে অকণমান সংকোচ ক কৰিব অঁ ঠিক আছে ঠিক আছে মই আপোনালোকক আপুনি মোক আকৌ জনাব মই আপোনাৰ নাম্বাৰটো থ'ম বাৰু লিখি ত' মই আপোনালোকক সব চাই মেলি হিচাপ নিকাচ কৰি মেলি মই আপোনাক জনাম বৰ্তমান একো নালাগে মই আপোনালোকক যেতিয়া জনাম যি যি দৰকাৰ হ'ব যি যি লাগিব কৰিব মেলিব তেতিয়া আপুনি দিলেই হ'ব অঁ ঠিক আছে ঠিক আছে ধন্যবাদ ধন্যবাদ অঁ অঁ অঁ